হয় মই মাজে সময়ে লাইব্ৰেৰীলৈ গৈছোঁ কিতাপ পঢ়িছোঁ লাইব্ৰেৰীলৈ গৈ এক শান্তি লাগে য'ত নেকি তাত যিকোনো কিতাপ সংগ্ৰহ কৰিব পাৰি লাইব্ৰেৰীত এটা কাৰ্ড দিয়ে নিৰ্দিষ্ট কাৰ্ডটো মানে আমি দি পেলাই তাত এখন কিতাপ আনো পোন্ধৰ দিনৰ মোৰত আকৌ সেই কিতাপখন আমি ঘূৰাই দি নিৰ্দিষ্ট আকৌ নিজে ভাল পোৱা এখন কিতাপ তাৰপা আনো উপন্যাস পঢ়ি ভাল পাওঁ যিহেতু বিশেষকৈ মামনি ৰাইচম গোস্বামী মামৰে ধৰা তৰুৱাল সেইখন মোৰ বেছি ভাল লাগে আকৌ অসীমত যাৰ হেৰাল সীমা সেইখন কিতাপো পঢ়িছোঁ লাইব্ৰেৰী আমাৰ যোৰহাটৰ যিটো লাইব্ৰেৰী তালৈ মই মাজে সময়ে যাওঁ এজন নিয়মীয়া মই পঢ়োতা বুলি ক'ব পাৰোঁ দেখিও ভাল পাওঁ যিহেতু মাজে সময় কিবি লিখোঁ কিন্তু লিখনি ইমান প্ৰকাশ পোৱা নাই কিন্তু লাইব্ৰেৰীৰ পৰা কিতাপ আনি মাজে সময় পঢ়ো পুনৰ আকৌ ঘূৰাই দিওঁগৈ